চাৰি এপ্ৰিল দুই হেজাৰ এঘাৰ বাৰ মাৰ্চ দুই হেজাৰ তেইছ এঘাৰ আগষ্ট দুই হেজাৰ সাত পোন্ধৰ ডিচেম্বৰ দুই হেজাৰ বিশ একৈছ আগষ্ট দুই হেজাৰ সাত